মই জীৱনত আটাইতকৈ বেছি মূল্য দিয়া বস্তুটোৱে হৈছে সময় কিয়নো সময়ে হৈছে একমাত্ৰ এটাই বস্তু এইটো বস্তু যিটো এবাৰ যদি মানুহৰ হাতৰ পৰা গুচি যায় পাৰ হৈ তাক কেতিয়াও দুনাই ঘূৰাই আনিব নোৱাৰে মানুহে আৰু জীৱনত মানুহে লাভ কৰা সকলো বস্তু মানুহে কিনিব পাৰিব যেনে ধৰক আপুনি জীৱনত যি সমূহ বস্তু ইউজ কৰি আছে ব্যৱহাৰ কৰি আছে সেই সকলো বস্তুৱে আপুনি কিনিব পাৰিব দোকানৰ পৰা হওক বা কাৰোবাৰ ঘৰৰ পৰা হওক বা মাটি বাৰী সকলো আপুনি কিনিব পাৰিব কিন্তু আপোনাৰ জীৱনত আপুনি এটা বস্তুৱে কিনিব নোৱাৰে আপোনাৰ সময় আৰু সেয়েহে কোৱা হয় সময় অমূল্য সম্পদ বুলি কোৱা হয় ঠিক তেনেদৰে মানুহে এই সময়ক যদি সৎ ব্যৱহাৰ কৰিব পাৰিছে সেইজন মানুহে জীৱনত সফল হ'ব পাৰিছে আৰু সফলৰূপে তেওঁ পৰিগণিত মানে মানুহৰ আগত চিনাকি দিব পাৰিছে যদি কোনাবা এজন মানুহে নিজৰ সময়কে সৎ ব্যৱহাৰ কৰিব নোৱাৰে তেওঁক এতিয়া তেওঁক সময়ে ব্যৱহাৰ কৰিব আৰু যদি মানুহক সময়ে ব্যৱহাৰ কৰে তেতিয়া সেই সম সেই মানুহজনৰ সময়ে ব্যৱহাৰ কৰা সময়টো তেওঁৰ যথেষ্ট কষ্টকৰ হ'ব আৰু এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব তেওঁৰ জীৱনত আৰু সেয়েহে মই ভাবোঁ এজন মানুহে জীৱনত আটাইতকৈ মূল্য দিয়া বস্তুটো সময় হোৱা উচিত কিয়নো সময়ক যদি মানুহে মূল্য দিব জানে তেতিয়াহ'লে মানুহ এজন সফল মানুহ হিচাপে চিনাকি দিব পাৰে সমাজত